অসমীয়া ভাষাটোৰ উন্নতিৰ বাবে কাম কৰা বিখ্যাত কেইজনমান ব্যক্তিৰ বিষয়ে নাম ল'বলৈ হ'লে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা আনন্দৰাম বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ক'ব পাৰি তেওঁলোকে অসমীয়া ভাষাটোৰ উন্নতিৰ বাবে বহুত কাম কৰিছিল তেওঁলোকে অসমীয়াত তেওঁলোকে গান কবিতা এনেকুৱা ধৰণৰ কথাৰে তাৰমানে তেওঁলোকে আমাৰ অসমীয়া ভাষাটো বহুত চহকী কৰিছিল আমাৰ লগতে ভূপেন হাজৰিকা কথাও ক'ব পাৰি ভূপেন হাজৰিকাইয়ো অসমীয়া ভাষাটোৰ বাবে বহুত অৱদান আগবঢ়াই থৈ গৈছে গানৰ যোগেদি তেওঁক যাৰ বাবে আমাৰ অসমীয়া ভাষাটো গোটেই বিশ্বই চিনি পায় আৰু আমাৰ এইফালে আত্মাৰাম শৰ্মাদেৱৰ কথাও ক'ব পাৰি যি আমাৰ অসমীয়া প্ৰথম বাইবেলখন তেওঁৱে অনুবাদ কৰিছিল অসমীয়া ভাষাত